এটা সময়ত মই নিজৰ লক্ষ্যত উপনীত হ'বলৈ প্ৰয়োজনতকৈ বেছি কষ্ট কৰিবলগীয়া হৈছে মোৰ আপোনাৰ জীৱনৰ লক্ষ্য আছিলে এছ এছ চি এক্সাম দিয়া আৰু ভাল চাকৰি এটা লোৱা সেই চাকৰিটোৰ বাবে মই মোৰ জীৱনত এটা সময়ত জোখতকৈ বেছি পঢ়িব লগা হৈছে আৰু ধৰক ফিট্ যোনটো ফিজিক আৰ্মীৰ ডিউটি বা পুলিচৰ চাকৰি এটাত যোনটো ফিজিকেলি ধৰক ফিট্নেছটো বিচাৰে তাৰ বাবে ৰাতিপুৱা সোনকালে উঠি ৰাতি দৌৰিবলে যোৱাতো ফিজিকেলি ফিট্ থকাতো সেইবোৰ ধৰক বহুতো প্ৰেক্টিছ কৰিবলগীয়া হৈছে এতিয়া ধৰক এছ এছ চিৰ যোনটো পৰীক্ষাটো সেই পৰীক্ষাটো বহুত কষ্টকৰ এতিয়া এছ এছ চিৰ যোনটো গ্ৰেজুৱেট লেভেলৰ পৰীক্ষা পৰীক্ষাটো হয় সেই পৰীক্ষাটো এছ এছ চি এক্সাম এছ এছ চি চি জি এল এক্সাম বুলি কয় সেই এক্সামটোত উপনীত হ'বলৈ কাৰণে মই চেষ্টা কৰি আছিলোঁ আপোনাৰ দুই বছৰ ধৰক আগৰ পৰা মই যোনটো ডেইলী ৰুটিন মোৰ যোনটো পঢ়াৰ যোনটো ৰুটিনখন সেই ৰুটিন খনতকৈ মই বেছিকৈ পঢ়িব লগা হৈছিল ধৰক দিনৰ মই দহ ঘণ্টা পঢ়িব লগা পঢ়িব লগা হৈছিলে তাৰ মাজতে ধৰক সেই ৰুটিন ৰুটিনৰ মাজতে মই ধৰক মোৰ গণিত ৰিজনিং আৰু সাধাৰণ জ্ঞান আৰু ইংৰাজী ধৰক বহুতো ধৰক বিষয়লৈ ধৰক মই গোটেইখিনি প্ৰেক্টিছ কৰিবলগা হৈছিল আৰু ধৰক মই যাতে পৰীক্ষাত প্ৰশ্ন আহিলেই যাতে মই দহ ছেকেণ্ডৰ ভিতৰত বা পাঁচ ছেকেণ্ড পাঁচ ছেকেণ্ডৰ ভিতৰত মই যাতে উত্তৰটো দিব পাৰো মই সেইটো পৰ্যায়লৈকে পঢ়িছিলোঁ আৰু মই সেইটো পৰ্যায়লৈকে মই কষ্ট কৰিবলগীয়া হৈছিল মই মোৰ জীৱনত মই সকলো কাম মই ধৰক মোৰ টাইম টেবুলটো মোৰ সময়ৰ যোনটো প্ৰণালীটো সেই সময় প্ৰণালীটো মই ধৰক লিখি লওঁ কাগজ এখনত মই সেইটো হেৰিৰ মাজতে মই চম্ভালি থাকো আৰু পঢ়াৰ মাজতো বেলেগ কাম থাকে কাৰণ এজন ল'ৰা মানুহ চ' সেইবাবে ধৰক নিজৰ প্ৰণালীটো লিখি লওঁ আৰু কোন যোনদিনাখন নিমিলে সেইদিনাখনৰ পঢ়াটো মই সেইদিনাখনৰ পঢ়াটো মই বেলেগ এদিনাখন ধৰক এঘণ্টা বেছিকৈ পঢ়ি মই তেনেকে মিলাই দিওঁ ধৰক এতিয়া মই ধৰক কিবা এটা কাম কৰি আছোঁ ধৰক সেইদিনাখন মই পঢ়িব নোৱাৰিলোঁ তাৰ পাছৰ দিনাখন ধৰক মই এঘণ্টা বেছিকৈ পঢ়ি দিলোঁ সেই বাবে কিন্তু মই ধৰক পঢ়াটো বেছি ক্ষতি কৰিব নিবিচাৰোঁ আৰু তাৰ মাজতো ধৰক কষ্টৰে মষ্টৰে কষ্ট কৰি মই বেলেগ কামখিনিও পৰিচালনা কৰোঁ আৰু পৰিয়ালটোকো চম্ভালিব লগা হয় তেনেকৈও কৰোঁ আৰু পঢ়া শুনাটো মই ভালকে কৰি মই নিজৰ লক্ষ্য স্থানত আজি উপনীত হ'লো